হেল্ল' অঁ বাইদেউ আপোনাৰ দোকানত কাপোৰ কিনিব লাগিছিল আপোনাৰ দোকানত কি কি কাপোৰ আছে হয় আৰু মই মেখেলা চাদৰ মানে বিয়া বিয়া এখন আছিল বিয়াত মানে পিন্ধিবলৈ পাটৰ বা মুগাৰ এযোৰ হ'লেই হ'ল

অঁ পাটৰ যোৰ কিমান দাম হ'ব অঁ অঁ মোক ইমান দামী নালাগে দেই বা অলপ কম হ'লেই হ'ল

অঁ হয় ব্লাউজ আছে নেকি ব্লাউজৰ অঁ পিছটোত এনেই দাম দাম কিমান হ'ব পিছটো পিছটো কিনিলে এনেই কিমান দাম হ'ব হয় নেকি নাই এনেই ধৰকচোন চিম্পুলটো চিলালে কিমান দাম ল'ব অঁ আৰু ডিজাইন কৰি চিলালে হয় নেকি অঁ অঁ